হেল্ল' দাদা আপুনি অ'ট চলায় ন অঁ অঁ মোৰ মানে কাইলৈ লখিমপুৰ মেডিকেল কলেজ যাব লগা আছিল তাৰ কাৰণে মানে আপোনাৰ অ'টোখন বুক কৰিবৰ কাৰণে ফোন কৰিছিলোঁ অঁ অঁ মোক আপুনি এঙাৰখোৱাৰ পৰা উঠাব লাগিব অঁ অঁ আপুনি নমান বজাত আহিব পাৰিবনে